অঁ হেৰি নহয় মই কালি মোবাইল এটা কিনিছিলোঁ আপোনাৰ দোকানৰ পৰা আজি বেয়া হৈ থাকিলে নহয় কি কৰিব লাগিব মই নহয় মোবাইলটো মই কালি আনিছিলোঁহে নহয় নহয় নহয় মোবাইলটো আকৌ মই কালি আনিছিলোঁহে কিনিছিলোঁহে পোন্ধৰ হাজাৰ টকা দি আপোনাৰ তাপা আপুনি যদি কৈ দিয়ে পাঁচদিনাখনে যদি মোবাইলটো বেয়া হৈ থাকে সেইটো ছাৰ্ভিচত যাব জানো ৱাৰেণ্টি কাৰ্ডখন আছে ছাৰ্ভিচ চেণ্টাৰ গোলাঘাটত আছেনে বেলেগত আছে অঁ গোলাঘাটৰ কোনডোখৰত আছে ছাৰ্ভিচ চেণ্টাৰ অঁ অঁ নাই মোৰ মোবাইলটো ওৱান মোৰ ওৱান প্লাছ মোবাইল আছিলে ওৱান প্লাছৰ ছাৰ্ভিচ চেণ্টাৰ হয়তো অঁ ঠিক আছে তেতিয়াহ'লে বাৰু নহ'লেও কিন্তু আকৌ মই আপোনালোকৰ দোকানলৈ আহিম আকৌ দেই অঁ ঠিক আছে ৰাখিছোঁ তেন্তে